বিয়া মানেই সেই দিনটো বৰ আনন্দৰ দিন হয় বিয়াত সকলোৱে আনন্দ উপভোগ কৰে এমাহমান আগৰ পৰাই আনন্দ সব বজাৰ সমাৰ কৰা বিয়াৰ দিনটোত ৰাতিপুৱাৰ পৰা দৰা কইনা দুয়োটাৰে সবখিনি নীতি নিয়ম কৰি দৰা অহা সময়ত আনন্দ দৰা অহা সময়ৰ আগত সকলোৱে নৃত্য পৰিৱেশন কৰে আনন্দৰে বিয়া বুলিলে দুখো লাগে যেতিয়া কইনা যাবৰ হয় তেতিয়া দুখো লাগে আৰু বিয়াত সকলোবোৰ লগা লগি হয় সদ্যহতে বিয়াত বিয়া বুলিলে সকলো পৰিয়ালৰ লোক যিমানবোৰ থাকে অচিনাকিৰ লগতো চিনাকি হোৱা যায় ভালেই লাগে বিয়াৰ দিনটো নৃত্য সংগীত আদিৰে উপভোগ কৰা হয় বিয়াৰ দিনটো